অঁ আচলতে মই সাঁতোৰিবলে আৰম্ভ কৰিছিলোঁ মোৰ এঘাৰ বছৰ বয়সত মানে কি আমাৰ মই অসমৰ মাজুলীৰ হয় আৰু আমাৰ ইয়াত যথেষ্ট পানী হয় প্ৰতি বছৰেই পানী হয় আৰু মোৰ বহুত সাঁতোৰিব মন যায় আমাৰ মানে দাদাহঁতে ডাঙৰ ডাঙৰ দাদাহঁতে যেতিয়া সাঁতোৰিব যায় তেতিয়া মোৰো বহুত মন যায় সাঁতোৰিবলৈ আৰু মানে প্ৰথম কি হৈছিলে মই যেতিয়া সাঁতোৰবলৈ গৈছিলোঁ তেতিয়া মই মানে কি প্ৰথম পানীত পানীত যেতিয়া গৈছিলোঁ নামি তেতিয়া মানে মই হঠাৎ সৰি পৰিছিলোঁ তললৈ গুচি গৈছিলোঁ আৰু তেতিয়া আৰু দাদা ডাঙৰ দাদা এটা আছিলে সি মোৰ চুলিকোচাত ধৰি ধৰি আনিছে আৰু তেতিয়া মই যথেষ্ট ভয় খাই গ'লোঁ মানে কি সেইটো মোৰ প্ৰথম ভয় আছিলে সাঁতোৰাৰ মানে কিজানি আকৌ সাঁতুৰিলে আকৌ পৰিম আকৌ তেনেকৈ কিবা হ'ব পানীত ডুব যাম তেতিয়া মোৰ মানে যথেষ্ট ভয় লাগিছিলে আৰু সেইটো মোৰ প্ৰথম ষ্ট'ক হয় সাঁতুৰিবলৈ আৰু মই যথেষ্ট চেষ্টা কৰিছোঁ এতিয়া মই প্ৰাৰম্ভিকভাৱে সাঁতুৰিব পাৰোঁ ভালদৰে সাঁতুৰিব চেষ্ট পাৰোঁ এনেদৰে মোৰ বহুতো ভয় লাগিছে আগতে এনেই ধৰক সাঁতুৰি চেষ্টা কৰিছোঁ সৰুৰপৰা সাঁতুৰিবলৈ ভয়ো লাগে মাজে মাজে তেনেদৰে শিকি আহি সাঁতুৰি আহিছোঁ আৰু প্ৰথমতে যেতিয়া মই সাঁতুৰিছিলোঁ তেতিয়া মই পানীত ডুব গৈছিলোঁ পটককৈ ডুব গৈ গৈছিলোঁ আৰু লগালগ লগত মোক কাষতে দাদাজনে উঠাই আনিছে আৰু মোৰ মূৰ ঘূৰাই গৈছিলে পটককৈ পানী খাইছিলোঁ এনেদৰে তেওঁ উঠাই আনি মোক আকৌ মুখৰ পানী ওলিয়াইছে সেইটো মোৰ প্ৰথম ষ্টক হৈছিলে আৰু এনেদৰে মই বহুতো সাঁতুৰিবলৈ শিকিয়েই আছোঁ শিকিয়েই আছোঁ এতিয়া লাষ্টত মই অলপ পাৰ্গত হৈছোঁ সাঁতুৰিবলৈ কাৰণে আমাৰ ইয়াত বহুত বানপানী হয় মাজুলী বুলি ক'লে বানপানীৰ বাবে বিখ্যাত আগতে সেই বানপানীৰ ক্ষেত্ৰত সাঁতোৰাটো অতি প্ৰয়োজন সেই প্ৰয়োজন কাৰণে আমি প্ৰয়োজন সেই প্ৰয়োজন বাবেই আজি আমি সাঁতুৰিবলগীয়া হৈছে আৰু এতিয়াতো লাহে লাহে বানপানীটো কমি গৈছে এতিয়া ইমান প্ৰভাৱ নপৰে বাৰু মাজুলীত বানপানীৰ আৰু সেইকাৰণে সাঁতুৰাটো সাঁতোৰাটো আৰু বান আৰু বানপানী অহাৰ লগে লগে মাছ আহি পৰে মাছ পুৰা ডাঙৰ ডাঙৰ মাছ আহে আমি পানী নামি যাবলগীয়া হয় মাছ মাৰিবলৈ দ দ পানীত নামি যাবলগীয়া হয় সেইধৰণে সাঁতুৱাটো প্ৰয়োজন আচলতে যদি আমি দ পানী নামি যাওঁ আমি হাতত বনাই যাওঁ তেতিয়া আমি পানীত পৰিলে আহিম কেনেকৈ ডুব গ'লে আহিম কেনেকৈ সেইবাবে আমি এনেধৰণে মাছ চাছ মাৰিবলৈও সাঁতোৰাটো প্ৰয়োজন আৰু আমি আগতে নাও নাছিলে আগতে আছিলে কলৰ ভোৰ সেই ভোৰ বনাই আমি পানীৰ মাজত যাবলগীয়া হয় আৰু পানীৰ মাজত গ'লেই নহ'ব সাঁতোৰাটো প্ৰয়োজন হ'বই লাগিব স্বাভাৱিক হ'বই লাগিব পানী পানী হ'লেই আৰু সেই যি ভোৰ তৎক্ষণাতে এৰাই যায় আগতে ভোৰ বনাই কলেৰে সেই কল যদি চকলে চকলে এৰাই যায় তাতো সাঁতোৰাটো প্ৰয়োজন হ'বই সেইবাবে আমি সাঁতোৰাটো প্ৰয়োজন বোধ কৰিছোঁ আৰু এনেদৰেই আমি আৰু সাঁতোৰাটো প্ৰয়োজনবোধ কৰি আগৰপৰাই আহিছোঁ আৰু মোৰ ভয় হিচাপে এটা ভয়েই আছে এবাৰ মই মাছ মাৰিবলৈ যাওঁতে পানীত পৰিলোঁ আৰু পানীত পৰাৰ লগে লগে মোৰ দাদা এজন ওচৰত আছিল বুলিহে তেওঁ মোক পানীৰ মাজৰ পৰা উঠাই নিছে তেওঁ তেতিয়া মোক কৈছে যে সাঁতুৰিবলৈ শিকা সাঁতোৰাটো অতি প্ৰয়োজন আৰু তেতিয়াই প্ৰায় মই লাহে লাহে সাঁতুৰি সাঁতুৰি গৈ আছোঁ এঘাৰ বছৰৰ বয়সৰপৰাই মই সাঁতুৰি আহিছোঁ আৰু চেষ্টা কৰি গৈ এতিয়া মই সাঁতোৰত পাৰ্গত হৈছোঁ আৰু মোক সাঁতুৰিবলৈ শিকাইছিলে মোৰ ওচৰৰে এজন দাদা জিণ্টু দাদা তেওঁ সাঁতোৰাত বহুত পাৰ্কত আছিল তেওঁ যিমান বানপানী নাহক বা যিমান ডাঙৰ পুখুৰী নহওক তেওঁ সাঁতুৰিছিল বা আনক দিবলৈ শিকাইছিল তাৰ পানীৰ মাজত বুৰ মাৰিবলৈ শিকাইছিল পানীত বুৰ মাৰি কেনেদৰে মাছ ধৰে সেই তাক শিকাইছিল সেই তেনেদৰেই তেওঁক শিকাইছিল আৰু মোক আমি অকল মই বুলিয়েই নহয় আমাৰ গাঁৱত যিমান ল'ৰা ছোৱালী আছে তেওঁলোকৰ চবকে শিকাইছে তেওঁলোকৰ পানীৰ মাজত সেই সাঁতুৰিবলৈ বুৰ মাৰিবলৈ বা পানীৰ মাজত বুৰ মাৰি এইখিনি অকণমান জেগাৰপৰা আকৌ আন অকণমান জেগাত কেনেকৈ ওলায় সেইবিলাক শিকাইছে এনেদৰেই শিকাই আহিছে আৰু তেওঁ পাৰ্গত তেওঁ বহুত কম্পিটিশ্যনত গৈছে পানী মাৰিবলৈ আৰু পানীত কেনেদৰে মাছ মাৰে সেইবিলাক শিকাইছে এনেদৰে তেওঁ মোক শিকাই দিলে তেতিয়াৰ পৰাই মই এতিয়া সাঁতুৰিবলৈ পাৰ্গত হৈছোঁ আৰু তেওঁৰ লগত সদায় মই মাছ মাৰিবলৈ যাওঁ তেওঁ মাছ মাৰিবলৈও শিকায় কেনেকৈ মাছ মাৰে এনেদৰে চব শিকায়